শিল্পীসকলে শিল্পীসকলে নিজৰ কলাৰ জৰিয়তে সামাজিক বা ৰাজনৈতিক পৰিৱৰ্তন আনিবলৈ যথেষ্ট চেষ্টা কৰে এতিয়া এটা ভাল উদাহৰণ হৈছে ডক্টৰ ভূপেন হাজৰিকাদেৱে যিটো গান আমাৰ মাজত আমাক দি গৈছিল মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে ভাবিব কোনেনো কোৱা সমনীয়া সেই গানটোৰ জৰিয়তে আমাক এটা ইমান ধুনীয়া লেচন দি গৈছে যে যে মানুহে যদি মানুহৰ কথা নাভাবে কোনে ভাবিব এইটো আচলতে সামাজিক আৰু ৰাজনৈতিক দিশত যথেষ্ট প্ৰভাৱ পেলাইছে বুলি মই ভাবোঁ এটা সজাগতা বৃদ্ধি কৰিছে বুলি মই ভাবোঁ এই তেওঁ তেতিয়া দিনতে ইমান এটা গান ধুনীয়া গান লিখি থৈ গৈছিল যোনটো যোনটো গানৰ মাধ্যমেৰে যথেষ্ট সজাগতা সৃষ্টি হৈছিল আৰু এতিয়াও এনেকুৱা উঠি অহা বহুত ল'ৰা ছোৱালী আছে যিসকল ল'ৰা ছোৱালীও নিজৰ কলাৰ জৰিয়তে এই যথেষ্ট সজাগতা আনিবলৈ চেষ্টা কৰে এতিয়া যোনটো দীঘলী পুখুৰী গছ কটা লৈ যোনটো চলি আছে সেয়া এতিয়া মাৰ্চেল বৰুৱা বুলি যিজন ল'ৰাই নিজৰ ছবিৰ জৰিয়তে যে গছ কাটিলে কি কি কি অসুবিধাৰ সৃষ্টি হয় বা কি কি অসুবিধা আমি ফেচ কৰিম সেইখিনি নিজৰ পেইণ্টিঙৰ জৰিয়তে ধুনীয়াকৈ আমাক বুজাই তুলিছে সেইখিনিয়ে মই ক'ব বিচাৰোঁ যে শিল্পীসকলে নিজৰ নিজৰ মাধ্যমেৰে ধুনীয়াকৈ আমাৰ মাজত আচলতে সামাজিক এটা পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে আৰু ৰাজনৈতিক দিশতো যথেষ্ট প্ৰভাৱ পেলাইছে